তিনি লাখ পাঁচ হাজাৰ এশ সাতাৱন চাৰি লাখ তিনি হাজাৰ এশ এঘাৰ পাঁচ লাখ দুহেজাৰ এশ আঠাৱন ছয় লাখ দুই হাজাৰ এশ বাৰ সাত লাখ ন হাজাৰ এশ একৈছ